হেল্ল' হয় এইটো তৃষ্ণা চিল্ক হাউচ হয়নে হয় হয় মই আপোনালোকৰ ৰেগুলাৰ কাষ্টমাৰেই হয় আপুনি এতিয়া মোক ধ নামটো জানিব গম পোৱা নাই মই হয় হয় হয় হয় মই এই গাৰী গাঁৱৰ লিপিকাই কৈছোঁ লিপিকা হয় হয় মই আপোনালোকৰটো এনেই আজিকালি হেৰি বেছি বোৱা কাপোৰৰে কালেকচন ৰাখে গৰমৰ দিন হয় হয় নহয় মইতু হয় হয় মইতু এই কটন কাপোৰেই লৈ আছোঁ এতিয়ালৈকে আপোনাৰ পৰা কিন্তু মই এইবাৰ ভাবিছোঁ অলপমান হয় হয় লাষ্ট উইকত লৈছিলোঁ এযোৰ এচি কটনৰ ভালেই লাগিছে বাৰু এতিয়া মই ভাবিছোঁ বিয়া এখন আহি আছে সেইকাৰণে পাটৰ কাপোৰ এযোৰ লাগে মোক ত' আপোনালোকৰ অলপমান বস্তুটো অলপ জানিব বিচাৰিছোঁ পাটৰ কাপোৰ কিমান ৰেঞ্জৰ পৰা আৰম্ভ হয় বা হয় হয় এই

মোক এনেই দচ বাৰ হেজাৰৰ ভিতৰত অলপ ভাল লাগে আৰু মানে অঁ ফুলবিলাক অলপ ডাঙৰ ডাঙৰ হ'লে মানে অলপ অঁ অঁ সেইটো কি একমাহমান লাগিব নেকি সেইটো অঁ অঁ ঠিক আছে ঠিক আছে বাইদেউ ঠিক আছে ঠিক আছে বাইদেউ মই এই অঁ তিনিদিনমানৰ ভিতৰত গৈ আছোঁ দিয়ক

অঁ অঁ